আমাৰ এই অঞ্চলৰ কিছুমান স্থানীয় লোকগীতৰ বিষয়ে হৈছে মানে ভাদ মাহত আমাৰ নামঘৰত আইনাম লোৱা হয় তাৰপাছত প্ৰতিযোগিতামূলকভাৱে দিহানাম পতা হয় গাঁৱত বিয়া হ'লে বিয়ানাম বিয়ানাম লোৱা হয় অন্যান্য গীতসমূহ হ'ল মহোহো গীত বনগীত বৰগীত বিহুনাম ইত্য়াদি